এইটো সঁচা কথা যে গীত গোৱাটো বেছি ভালকৈ গুৰু বা শিক্ষকৰ পৰাহে শিকা হয় ময়ো তেনেকৈয়ে বহুকেইজনৰ ওচৰতে শিকিছিলোঁ বহুত সৰুৰেপৰা আচলতে গীত গাবলৈ লৈছিলোঁ বহুত সৰুৰেপৰা শিকিছিলোঁ দুহেজাৰ ছয় চনৰপৰা যি শাস্ত্ৰীয় সংগীতৰ শিক্ষা সেই শিক্ষা মই লৈছিলোঁ মই প্ৰায় চাৰি পাঁচজনৰ ওচৰত শিকিছিলোঁ কাৰণ মানে বিভিন্ন কাৰণত এঠাইৰপৰা আনঠাইলৈ গৈ থাকিব লগা হোৱাৰ কাৰণে ঠাই সলনি হ'লে মানে গুৰু সলনি হৈছিলে কিন্তু তেওঁলোকৰ প্ৰতি যি সন্মান আছিল সেই সন্মান সুকীয়া সন্মান কাৰণ গান গাই ভালপাওঁ সৰুৰপৰা শিকি আহিছোঁ অভিজ্ঞতা বুলি ক'বলৈ গ'লে যিখিনি শিকিছো বা যিখিনি বুজিছো খুব সুন্দৰ প্ৰতিজন গুৰুৱে বহুত সুন্দৰকৈ বুজাইছিলে বা শিকাইছিলে বা এতিয়াও শিকাই আছে আচলতে শিক্ষাটো কোনো মানে শেষ হৈ যোৱা এটা প্ৰক্ৰিয়া নহয় ই এটা জীৱনজোৰা প্ৰক্ৰিয়া গতিকে য'তেই মন যায় য'তেই জ্ঞান পোৱা যায় তাৰ পৰাই ল'ব লাগে লাগিলে সি অকল সংগীতে নহওঁক কিয় পঢ়া শুনাই হওক চিত্ৰই হওক যিকোনো ক্ষেত্ৰতে গতিকে মোৰ অভিজ্ঞতা খুবেই ভাল মই বহুত ভালদৰে শিকিছোঁ বা মই বহুত ভালদৰে শিকাইছিলে আৰু মোৰ শিক্ষাগুৰু সকলো বহুত মানে সন্মানীয় পদৰ মানুহ আৰু তেওঁলোকে বহুত সংগীতৰ ক্ষেত্ৰত বহুতখিনি নাম কৰি থৈছে গতিকে হয় মোৰ অভিজ্ঞতা খুবেই ভাল আৰু বহুতখিনি শিকিলোঁ বা বহুতখিনি শিকিছোঁ আৰু বহুতখিনি শিকিব আছে শিকি যাম